হয় মই মঞ্চত ভূপেন হাজৰিকা দেৱৰ গীত গাবলৈ মোৰ মন যায় মই এটা সপোন পুহি ৰাখিছোঁ যিহেতু ভূপেন হাজৰিকা ডক্টৰ ভূপেন হাজৰিকা এজন মহান শিল্পী তেওঁৰ সৃষ্টিৰাজিতো বহুত অৰ্থপূৰ্ণ ভাষা শব্দ এইবিলাক মই ভাল পাওঁ তেখেতৰ সৃষ্টিৰাজিক মই সন্মান কৰোঁ তেওঁ গাই থৈ যোৱা ব্ৰহ্মপুত্ৰৰ বিশাল বাহুত বুঢ়া লুইতৰ বিশাল বাহুত মানুহে মানুহৰ বাবে এই গীতবিলাক মই বহুত ভাল পাওঁ আৰু সদায় মই শুনিও থাকোঁ গতিকে ভূপেন হাজৰিকা এজন এনেকুৱা ব্যক্তি আছিল যিয়ে আমাৰ আমাৰ আমি অসমীয়া হিচাপে আমাৰ অসমত তেওঁ বহুতখিনি অৰিহণা যোগাই থৈ গ'ল তেখেতৰ সৃষ্টিৰাজীত তেখেতৰ গীতত গতিকে তেনেকুৱা এজন মহান শিল্পীৰ গীত মই গাইও ভাল পাওঁ মই গুণগুণাইও থাকোঁ আৰু তেখেতৰ গীতসমূহ মোৰ ইমান ভাল লাগে মোৰ অন্তৰত মই স্থাপন কৰি ৰাখিছোঁ তেওঁৰ নিচিনা এজন ব্যক্তি আমাৰ অসমত আকৌ সৃষ্টি হওক ডক্টৰ ভূপেন হাজৰিকা আকৌ সৃষ্টি হওক আমাৰ অসমত গতিকে তেখেতৰ সৃষ্টিৰাজী তেখেতৰ গীতসমূহ তেখেতৰ যি কাল কালজয়ী যিসমূহ গীত সেইখিনি আমি কেতিয়াও জীৱনত আমি পাহৰিব নোৱাৰোঁ গতিকে তেনেকুৱা এজন মহান শিল্পীৰ গীত মই যদিহে মই মঞ্চত গাবলৈ মই সুবিধা পাওঁ তেন্তে মই সেই মহান শিল্পীজনৰ গীতেই মই মঞ্চত পৰিৱেশন কৰিম এনেকুৱা এজন শিল্পী তেখেতৰ বৰ্ণনা আমি গাই শেষ কৰিব নোৱাৰোঁ তেখেতে জীৱনতো বহুত ঘাট প্ৰতিঘাত তেওঁ ভুগিছে বা ভুগি গ'ল তথাপিও তেওঁ গীত গাবলৈ বা গীত অসমীয়া মানুহক শুনিবৰ কাৰণে তেওঁ যিখিনি প্ৰেৰণা যোগাই থৈ গ'ল গতিকে তেনেকুৱা এজন মহান শিল্পী আমি এতিয়াও আমাৰ কাষত বিচাৰোঁ গতিকে মই তেখেতক মই নিজৰ অন্তৰৰ পৰা তেখেতক মই বহুত ভাল পাওঁ গতিকে তেনেকুৱা এজন শিল্পীৰ গীত মই সদায় মই গাই থাকিব বিচাৰোঁ মোৰ অহা প্ৰজন্মকো মই গাবলৈ অনুৰোধ জনাওঁ বা এই প্ৰজন্মইও যাতে তেখেতৰ সৃষ্টিৰাজি তেখেতৰ গীতসমূহ ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখে গায় সেইখিনি মই অসমীয়া হিচাপে সেইখিনি মই মোৰ অন্তৰৰ পৰা বিচাৰোঁ এনেকুৱা এজন মহান ব্যক্তি তেওঁৰ সৃষ্টিৰাজি তেওঁৰ কল্পনাৰ যিখিনি তেওঁ অনুভূতি তেওঁ অনুভৱ কৰি তেওঁ প্ৰকাশ কৰি থৈ গ'ল তেওঁৰ গীতসমূহৰ মাজেদি গতিকে সেই গীতসমূহ যেন আমাৰ মাজত সদায় জীয়াই থাকক সেইখিনি মই মোৰ মনে প্ৰাণে বিচাৰোঁ আৰু মই মোৰ মোৰ সমনীয়া হওক মোৰ মোৰ বয়োজ্যেষ্ঠ হওক বা মোৰ সন্তানসকলকো মই অনুৰোধ কৰোঁ যাতে তেওঁৰ শিল্পীৰ শিল্পীৰাজিক আমি গতানুগতিকভাৱে আগুৱাই লৈ যাব পাৰোঁ আৰু তেখেতৰ সৃষ্টিৰাজিক আমি এটা আমাৰ স্বাভিমানেৰে তেখেতক আমি সন্মান জনাই তেখেতৰ গীতসমূহ যদিহে মই মঞ্চত গাবলৈ কেনেবাকৈ সুবিধা পাওঁ তেখেত তেতিয়াহ'লে মই তেখেতৰ গীতসমূহেই মঞ্চত পৰিৱেশন কৰিম ধন্যবাদ